মেজিক আল্টাৰ ট্ৰেভেলাৰ আকৌ ভান ব'লেৰু টমটম ডাম্পাৰ জে চি বি টাটা চুম' আকৌ চিটি ৰাইড ইন'ভা নেন' আকৌ এক্সেল হাণ্ড্ৰেড পালচাৰ হিৰ' হণ্ডা স্কুটি এ চি তাপা ট্ৰাক ট্ৰেক্টৰ অ'টো টেক্সি এম্বেচাডৰ বুলেট